মই এজনী শিপিনী মই চিলাই সৰুৰেপৰাই কৈছিলোঁ আমাৰ বাইদেউ কৰিছিলে বাইদেউৰপৰা চাই পেলাই চিলাই কৰোঁ টেবুল ক্লথ গোঠোঁ শৰাই থকা গোঠোঁ আগৰ আমাৰ আগৰ দিনত পেটিকোটৰ লেচ আছিলে লেচ বনাওঁ গোঁঠি আৰু চুৱেটাৰ বনাওঁ শৰাই থকা কৰোঁ কৰি কিমান ভাল লাগিছিলে এতিয়াতো চব কিনা বস্তুহে এনেইতো গোঁঠিব নাজানে তাঁত সূতো এতিয়া কিনি পেলাই পিন্ধে আমিতো কিনি নিপিন্ধোঁ চব বোৱা কাপোৰে বোৱা গামোচা এতিয়া আকৌ চব কিনা ওলাইছে কিনা জানো ভাল লাগে ভাল নালাগে নহয় এতিয়াও আমি বোৱা বস্তুৱে গোঁঠা বস্তুৱে ব্যৱহাৰ কৰোঁ যাকে তাকে দিওঁ ভাল লাগে এতিয়া আকৌ নতুনকৈ এইবোৰ আকৌ উলিয়াব লাগে হ'ব লাগে আৰু পুৰণা সেইবোৰ ওলাব লাগে এতিয়া চব কিনিলেহে পায় নেকি কিনিলে একোৱে নাই কোনেও নাজানে বোৱাৰীয়েও নাজানে ছোৱালীবোৰেও নাজানে এইবোৰলৈ গুৰুত্বই নিদিয়ে আমি আগতে একদম ৰাতিপুৱা শুই উঠিয়ে বাঢ়ি বন কৰিলোঁ কৰি গোঁঠাত লাগি গ'লোঁ চিলাইত লাগি গ'লোঁ টেবুল ক্লথ বনালোঁ গাৰু ওৱাৰ বনালোঁ এই চুৱেটাৰ গুঠিলোঁ গেঞ্জিও গোঁঠোহে ঊলেৰে তেনেকৈ পিন্ধিছিলে এতিয়াতো সেইবোৰ চব হেৰালেই আকৌ আগৰ হেৰিবোৰ আকৌ আহক আৰু আহিলে ভাল লাগে কিমান আমি কৰিলোঁ এতিয়াও আমাৰ আঙুলি একেবাৰে লিতা হৈ আছে ঊল গোঁঠোতে গোঁঠোতে এতিয়াতো একোৱেই নাইকিয়া আজিকালি হেৰি টেবুল ক্লথ এখন বনাবলৈও নাজানে ছোৱালীবিলাকে বা বোৱাৰীবিলাকে সেইবোৰ যাতে আকৌ আহক কৰক আগৰ নিচিনা হওক বা নাজানিলে আমিয়ে শিকাই দিম নহয় আমাৰ গুৰিলে আহিলে আমিয়ে চিলাই তিলাই শিকাই দিম চিলাইও এইবোৰ টেবুল ক্লথ বনোৱা কাপোৰৰ চিলাইও ঢেৰ আছে নহয় আৰু আমি আগতে ব্লেডে কাটি কাটি আমি চুইদাৰ চিলাওঁ স্কাৰ্ট চিলাওঁ ফ্ৰক চিলাওঁ তেতিয়া মেচিনও নাইকিয়া আমি ব্লেডে কাটি কাটিয়ে সেইবোৰ কাপোৰ কানি চিলাওঁ মানুহকো আণ্ডা পেণ্ট চিলাই দিওঁ আজিকালি আণ্ডা পেণ্ট কিনিহে আনে আগতে আমি ঘৰতে কাপোৰ কিনি আনি মানুহজনক ঘৰতে চিলাই দিছিলোঁ আণ্ডা পেণ্ট এতিয়াতো সেইবোৰ একোৱেই নাই সেইবোৰ যাতে আকৌ আগৰ কৃষ্টিবোৰ আহক আহিলে ভাল পাম